অঁ হেল্ল' মই হেৰি ওদালগুৰি চহৰত আহিছোঁ নতুন নতুন মই আপোনাৰ নাম্বাৰটো এজন লগৰপৰা পালোঁ আপুনি মোক ওদালগুৰিৰ বিষয়ে কিবা ক'ব পাৰিব নেকি আৰু মই তাতে যদি যাওঁ তাতে হেৰি কিবা বস্তু মই কিনি আনিব পাৰিম নেকি ভৈৰৱকুণ্ডৰ পৰা যিহেতুকে মই বহুত দূৰৰ পৰা যাই আছোঁ তাতেতো লোকেল বস্তুবোৰ বিক্ৰী কৰা হয় সেনেকুৱা কিবা বজাৰ চজাৰ আছে নেকি আৰু আপুনি গাৰোবস্তিৰ নাম লৈছে গাৰোবস্তিত কি কি আছে আৰু আমাৰ ভৈৰৱকুণ্ডত যাব গ'লে কি কেনেকুৱা কেনেকুৱা প্ৰাকৃতিক দৃশ্যবোৰ তাতে কি কি ব্যৱহাৰ হয় বা আমি কেনেকৈ তাতে চলিব পাৰিম গৈ কিনে আমি ঘৰৰপৰা খানা বনাই দিব পাৰিমনে তাতে খাবৰ কাৰণে ভৈৰৱকুণ্ডত এনে চাফচিকুণৰ কাৰণে কি কি ব্যৱস্থা লোৱা হৈছে যিহেতুকে মানুহবোৰ দূৰত দূৰৰপৰা যায় আৰু দূৰৰপৰা যোৱা মানুহবোৰে যাতে একো এনেকুৱা বেয়া লেতেৰা প্ৰভাৱটো নপৰে তেওঁলোকত তাতে কিবা এনেকুৱা ব্যৱস্থা কৰিছে নেকি তেওঁলোকে গাৰো সেই ভৈৰৱকুণ্ডৰপৰা মই গাৰোবস্তিৰলৈকে গ'লে কিমানমান দূৰ হ'ব আৰু আৰু তাতেতো একো এনেকুৱা দিগদাৰ নহয় লোকেলিটিৰ লগত থকা মানুহবোৰ তাৰে কেনেকুৱা ভৈৰৱকুণ্ডৰ মানুহবোৰ না তাৰ তাতে কেনেকুৱা ধৰণৰ মানুহ বেছি আছে ট্ৰাইবেল আছেনে আমাৰ অসমীয়া মানুহ আছেনে বড়োজাতি মানুহ আছে কোনবোৰ মানুহে বেছিকৈ তাতে বিজনেচ কৰে কিবা এনেকুৱা আপোনালোকে জানে নেকি আমি ভৈৰৱকুণ্ডত যদি যাওঁ ভৈৰৱকুণ্ডৰ ওচৰত কিবা এনেকুৱা থকা জেগা আছে নেকি যিহেতুকে আমি দূৰৰপৰা যায় আছোঁ আৰু আমি ইয়াৰেপৰা ভাল ট্ৰেভেলাৰ বাছ পামনে সেই আপাৰ আচামৰলৈকে যোৱা মানে আমিতো ঘৰ আপাৰ আসামৰপৰা আহিছোঁ মই সেইটো কাৰণে ইয়াৰেপৰা সুবিধা আছে জানো কেনেকৈ ইয়াৰেপৰা যাম অহাটোতো আহিম কিন্তু যোৱাটো কেনেকুৱা সুবিধা আছে বাছেৰে গ'লে ভাল হ'বনে আপোনাৰ ট্ৰেইনেৰে বেছি ভাল হ'ব অঁ ঠিক আছে অঁ ঠিকে আছে বাৰু আপোনাৰ এইখিনি সময়ৰ কাৰণে বহুত বহুত ধন্যবাদ অঁ ঠিকে আছে দিয়ক